হয় আমি ব্যৱসায়টো আৰম্ভ কৰিবলৈ যিহেতু আমি কোনো ধৰণৰ কাৰো পৰা পৰামৰ্শ লোৱা নাছিলো কাৰণ আমি আৰ্থিক দিশত বহুত দুৰ্বল আছিলো সেয়েহে আমাৰ নিজৰ পৰিয়ালটোৰ মাজতে আমি আলোচনা কৰি আমি সৰুকৈ এখন গেলামালৰ দোকান খোলা চিন্তা কৰিলো আৰু সেয়েহে আমি বেংকৰ পৰা কম পৰিমাণে আমি অল টকা লৈ এই অকণমানি আমাৰ গেলামালৰ দোকানখন আৰাম্ভ কৰি এতিয়া আমি তেনেধৰণে আমাৰ পৰিয়ালটো পোহ পালন দি আমি আগবাঢ়ি যাবলৈ সক্ষম হৈছো আৰু তেনেধৰণে আমি আগুৱাই গৈ থাকিম বুলি ভাবিছো